ঠাই এখনত ভ্ৰমণ কৰোঁতে যাতে প্ৰথম কথা হ'ল যাতায়তৰ সুবিধা হ'ব লাগে আৰু হৈছে হোটেল দোকান থাকিব লাগে বজাৰৰ থাকিব লাগে তেতিয়া এখন ঠাইত যাবলৈ সুবিধা হয় থাকিব লাগে যাতায়তৰ সুবিধা হ'ব লাগে মেন কথা হোটেল ভাল হোটেল আপোনাৰ হৈছে দোকান বজাৰ সকলোখিনি সামগ্ৰী থোৱা ঠাইত গৈ ভাল লাগে সেইখিনি হ'ব বিচাৰোঁ সকলো ঠাইত ক'ৰবাত ফুৰিবলৈ যাওঁতে সকলোখিনি সুবিধা হ'ব লাগে মন কৰোঁতে

ৰেষ্টুৰেণ্ট সকলোখিনি থাকিব লাগে এখন ঠাইত সকলোখিনি যাতায়তৰ সুবিধা থাকিব লাগে সকলোখিনি সুবিধা সমূহ থাকিব লাগে অন্য় ঠাইত ফুৰিবলৈ যাওঁতে

গছত থাকিব লাগে গছ গছনি থাকিব লাগে ৰাস্তা পদূলি সকলোখিনি ভাল হ'ব লাগে সুবিধা হ'ব লাগে এতিয়া সেই সেই ঠাইলৈ গৈয়ো ভাল লাগিব সকলোখিনি হ'ব

হোটেল দোকান ৰেষ্টুৰেণ্ট থাকিব লাগে তাত সকলোখিনি তাত থাকিবলৈ সুবিধা হ'ব অন্য় ঠাইত যাতায়তৰ ব্যৱস্থা গাড়ী স্কুটি বাইক চব যাবলগীয়া সেয়া হ'ব লাগে ৰাস্তাটো ধুনীয়া হ'ব লাগে পানীৰ ব্যৱস্থা থাকিব লাগে সকলোখিনি দোকান থাকিব লাগে বজাৰ চবজি শাক পাচলি তুমি তাতে যাতে য'ত যাওঁ যি কৰোঁ সকলোখিনি ভাল থাকিব লাগে সকলোখিনি হ'ব লাগে

ফুৰিবলৈ যাওঁতে সকলোখিনি হ'ব লাগে এখন ঠাইত যাবলৈ হ'লে সকলোখিনি বস্তু হ'ব লাগিব গাড়ী চাইকেল সকলোখিনি হ'ব লাগিব এই ধৰক ভাল হোটেল চাহ তা দিয়া ক'বলে যাব থাকিব লাগে তেতিয়াহে গৈ ভাল লাগে তাত বিভিন্ন ধৰণৰ বস্তু থাকিব লাগিব তাত ৰাস্তা পদূলি গাড়ী সকলোখিনি ব্যৱস্থা হ'ব লাগে তেতিয়াহে গৈ ভাল লাগে ৰেষ্টুৰেণ্ট বিভিন্ন ধৰণৰ সামগ্ৰী সকলোখিনি তাত থাকিব লাগে